মাছ ধৰাৰ সময়ত আমি কি কৌশল ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি মাছৰ ক্ষেত্ৰত আমি ডাঙৰ জাল আছে আমাৰ ডাঙৰ জাল আমি খালত দিওঁ ঠিক তেনেকে আমি মাছ ধৰোঁ আৰু মাছ ধৰিবলৈ ক'ৰবাত আমাৰ প্ৰস্তুতি আৰু সেই দুই চাৰিটা মানুহ চাৰি পাঁচটামান মানুহ মাতি আনোঁ মাতি আনি আমি এনেকৈ ধৰি লওঁ ধৰিলৈ আমি তেনেকৈ ধৰি লওঁক মাছটো এনেকুৱা সাগৰত যোৱাৰ আমাৰ অভিজ্ঞতা নাই নদী বা আমাৰ খালতে মাছ ধৰোঁ সেনেকে সময় অতিবাহিত কৰোঁ বহুত সময় কেতিয়াবা দিনটোও পাৰ হৈ যায় নদীত মাছ মাৰিলে এনেকৈ আমি ধৰি লওঁক নদীত মাছ মাৰিব গ'লে আমি পলও লৈ যাওঁ জাকৈ জাল খেৱলি বুলি কয় খেৱলি লৈ যাওঁ ঠিক তেনেকৈ আমি আৰু মাছ ধৰোঁ আৰু দিনটোত পাৰ হৈ যায় বিলত বিল মাৰিব যাওঁ আমাৰ তাতে ওচৰতে বিল আছে এ গৰিয়া বিল বুলি কয় গৰিয়াবিলত মাছ ধৰিব যাওঁ দৰং জিলাৰ বিখ্যাত বিল গৰিয়া বিল তাতে মাছ ধৰিব যাওঁ একদম আৰু বহুত সময় অতিবাহিত হৈ যায় দিনটো গুচি যায় কেতিয়াবা ঠিক এনেকৈ আমি মাছ ধৰোঁ আৰু কথা